অ' দত্ত হয়নে অ' এই আমাৰ গাঁৱত স্বাস্থ্য স্বাস্থ্য সজাগতা সভা এখন পাতিব লাগিছিলে তাকে হস্পিটেলৰ পৰা কৈছিলে মোক আপোনাৰ কথাও কৈছিলে বাৰু আপোনাৰ কথাও কৈছিলে অ' দুইজনকে মানে সজাগতা সভাখন পাতিবলৈ কৈছে নামঘৰতে তাৰপিছত কওকচোন অ' আমাৰ গাঁৱত প্ৰায়বিলাকতে দেখোন আইৰণ ওলাইয়ে পানীবিলাক লেতেৰা তাকেই এই জল জীৱন মিছনটো আছে নহয় নিয়মিত পানী দিবলৈ বিশেষ মানে সেইটোও ক'ব লাগে অ' দিয়া হোৱা নাই অ' হস্পিটেলৰ পৰা দুজনমান আহিম বুলি কৈছে

অ' শনিবাৰ আৰু দেওবাৰ মানুহ বাৰু থাকেই স্কুল মানে চাকৰিয়ালখিনিও বাৰু থাকিব তেখেত সকলকো নিমন্ত্ৰণ কৰিব লাগিব বেছি ভাল হয় গতিকে আমি তেখেতলোকক জনাই দিম যে দেওবাৰ বা শনিবাৰে আহিব লাগিব বুলি

অ' তাকে কৰিব লাগিব ঠিক আছে হ'ব দিয়ক